মই সৰুৰে পৰাই সাহিত্য চৰ্চা কৰি ভাল পাইছিলোঁ সৰুৰে পৰাই মই কিতাপ পঢ়িবলে লৈছিলোঁ দেউতাই আনি দিয়া সাধু কথাবোৰ

যেনে ধৰক মোৰ জন্ম দিনটো কেনেদৰে পালন কৰিলো সেইমতে মই লিখি যাওঁ কেতিয়াবা

তেনেকৈ মই দুই এটা সেনেকে ডায়েৰী বুলি নহয় আৰু ভাল লগা সময়খিনি মই লিখি ৰাখোঁ

অসমীয়া ভাষাত তই মইকে যদি কোনোবাই কথাই পাতে তেনেকেও মোৰ ভাল লাগে মুঠতে মোৰ যেনেকে নহওক অসমীয়া ভাষাই মোৰ ভাল লাগে আমি অসমীয়া সদায় অসমীয়া ভাষাই ক'ম